আমাৰ অঞ্চলৰ স্থানীয় শিল্পীসকলে বিভিন্ন শিল্পকলাৰ সৈতে জড়িত শিল্পীসকল হৈছে চিত্ৰকলাৰ লগত জড়িত অভিনয়ৰ লগত জড়িত নৃত্য গীতৰ লগত জড়িত তেওঁলোকে বিভিন্ন সময়ত অনুষ্ঠান প্ৰতিষ্ঠানৰ মাধ্যমেৰে এই সকলো দিশ আগবঢ়াই লৈ গৈছে আৰু সংৰক্ষণৰ বাবে কৰ্মশালা পাতে প্ৰদৰ্শনীৰ আয়োজন কৰে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মাধ্যমেৰে তেওঁলোকে নৃত্য গীত অভিনয় আদি প্ৰদৰ্শন কৰে পৰিচালনা কৰে